প্ৰাচীন আৰু মধ্য যুগত ভাৰতৰ আটাইতকৈ বেছি প্ৰখ্যাত ৰজাৰ চম্ৰাট অশোক আছিলে চম্ৰাট অশোকে ভাৰতবৰ্ষৰ এজন সম্ৰাট আছিল আৰু ভাৰতবৰ্ষৰ গোটেই ৰাজ্যবোৰক তেওঁ যুদ্ধত হৰুৱাই হৰুৱাই পেলাই নিজে ৰাজ্য ইস্থাপন কৰিম বুলি ভাবিছিল কিন্তু মানুহৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁ গোটেইবোৰ এৰি পেলাই বুদ্ধ ধৰ্মত দিক্ষিত হৈছিল সেইবোৰ কথাই মোক বহুতখিনি মুগ্ধ কৰে